ক'ভিডৰ পিছৰপৰা আমাৰ আঞ্চলত মানুহবিলাকে নিজৰ স্বাস্থ্য প্ৰতি সচেতন হৈছোঁ বিশেষকৈ আজিকালি ক'ভিড হোৱাৰ পিছৰপৰা আমি যদি ক'ৰবালৈ বাহিৰলৈ যাওঁ বা হস্পিটেললৈ যাওঁ আহি পেলাই আমি পোনে পোনে ঘৰৰ ভিতৰত নোসোমাও প্ৰথমে আমি গা ধোওঁ কাপোৰ কানি ধোওঁ তাৰপিছতহে ভিতৰত সোমাওঁ ভিতৰত সোমাই হেণ্ড ৱাছ কৰোঁ ডেটল ইউজ কৰোঁ তাৰপিছৰত আমি খোৱা মেলা কৰোঁ তেনেদৰেই বাহিৰপৰা যদি শাক পাচলি কিনি আনোঁ শাক পাচলি কিনি অনা পাছত আমি ভালদৰে ধোওঁ ধুই মেলিহে ভিতৰত ভৰাওঁ